হেল্ল' এইটো ওবেৰ হয়নে অঁ ওবেৰত লাগিছে আজিকালি প্ৰমো ক'ডৰ কিবা আপোনালোকৰ ফ্ৰী আছে নেকি ৰেহাই মই যিহেতু মোৰ ফেমিলী লৈ মোৰ ফেমিলী চাৰিজন মেম্বাৰ আছে তেওঁলোকক লৈ মই ৰাণীৰ ফালে ফুৰিব যাব ওলাইছোঁ গতিকে কিবা আৰু মই আপোনালোকৰ এই ওবেৰৰ ওবেৰ পৰিবহণৰ এজন নিয়মীয়া গ্ৰাহক হয় গতিকে ভাবিছোঁ কিবা কিজানি আপোনালোকৰ তাত ৰেহাই আছে যদি কিবা ৰেহাই আছে আপোনালোকে মোক শীঘ্ৰেই যোগাযোগ কৰক